অঁ কোনে কৈছে বাৰু অঁ অঁ হয় হয় আপুনি কওকচোন কি ক'ব খুজিছে অঁ অঁ তাৰবাবে আপোনাৰ ছোৱালীৰ আধাৰ কাৰ্ড আছে নহয় চাগৈ অঁ আধাৰ কাৰ্ডখনৰ জেৰক্স এটা আৰু যিটো অৰিজিনেল হেইটোও লৈ আহিব লগতে ছোৱালীৰ ফটো দুকপি আনিব আৰু আপোনাৰ নিজৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ আহিব আৰু অঁ সিমান হ'লে হ'ব আৰু ফাৰ্ষ্টতে আপুনি টু থাউজেণ্ড এটা জমা কৰিব লাগিব আমাৰ বেংকত আৰু আৰু এতিয়া মানে কিবা অফাৰো আমাৰ আহি আছে মানে আমি ডিস্কাউণ্টখিনি চাই ল'ম বাৰু আপুনি আহিব লাগিব তাৰকাৰণে অঁ তাৰপিছতহে অঁ কিমানদিন মানে আমি আপোনাৰ যেতিয়া আপুনি ফৰ্ম আমাক ফিলআপ কৰি দিব লগালগে আমি কৰিয়ে দিম মানে এণ্ট্ৰি আৰু আপোনাৰ যিখন পাছবুক হেইখন এসপ্তাহৰ ভিতৰত পাই যাব অঁ পাৰি পাৰি দুহেজাৰৰ পা আপুনি আৰম্ভ কৰিব পাৰিব অঁ ঠিক আছে বাৰু দিয়ক